অঁ হয় হয় কওকচোন

কিমান দিন হ'ল নহয় জানিছোঁ আপোনাৰ মানে এই বিষটো কেতিয়াৰ পৰা হৈছে সেইটো কওকচোন

মানে হেৰি কিবা পোকে খাইছে নেকি আপোনাৰ

আপোনাৰ ভিটামিনটো তেতিয়াহ'লে কম হৈছে নেকি আপোনাৰ এনেকৈ এৰি এৰি গৈছে নেকি বাৰু অঁ তেতিয়াহ'লে আপোনাৰ দাঁতৰ ভিটামিনটো কমিছে অঁ

অঁ হয় অঁ ঘ ঘৰুৱাভাৱে বুলিও নহয় আপুনি খোৱা ৰাতিপুৱা এনেকৈ ব্ৰাছ কৰে নাই ৰাতিপুৱাতো শুই উঠি ব্ৰাছ ক তাৰপাছত আৰু খোৱাৰ পাছত ৰাতি কৰে নাই আপুনি নাই আপোনাৰ মানে দাঁতৰ ভিটামিনটো কমিছেতো আপুনি মানে খোৱাৰ পাছত ব্ৰাছ কৰিবলৈ ল'ব আৰু গাৰ্গল কৰিব তাৰপিছত মই মানে আপোনাক হেৰি কৰোঁ মই দৰৱকেইটামান লিখি দিব লাগিব মেডিচিন আৰু যদি আপুনি এই দৰৱকেইটা খায় ভাল নাপায় তেতিয়াহ'লে আপুনি মই আপোনাক লিখি দিছোঁ আপুনি এক্সৰে এখন সৰু কৰিব লাগিব দাঁতৰ অঁ আৰু সেইটো আপুনি য ইয়াততো এনেকৈ প্ৰাইভেটত আপুনি এক্সৰেখন কৰিব আদিত্যতে আপুনি আহি দিব তাত আপুনি মই দিয়াৰ কাগজখনে আপুনি মানে হেৰি তাত কৰি ল'ব তাৰপিছত মই কি কৰিব লাগে মই কে কেলেই হৈছে সেই গোটেইখিনি কথা গম পাম আপুনি আপুনি এনেকৈতো মই মেডিকেলতো বহোঁ কিন্তু যদি বোলে আপুনি প্ৰাইভেটত আহোঁ বুলি কয় মই তেতিয়া আদিত্য়ত আদিত্যত বহোঁ আপুনিতো আদিত্যতলৈ আহি আহেই হপায় অঁ অঁ অঁ মই টাইমটো মই নটাৰ পৰা বহোঁ নটাৰ পৰা মই বাৰটালৈকে বহোঁ অঁ তেনেকৈ নাই নাই সপ্তাহত নাই মোৰ মই সদায় বহোঁ অকল মানে মই চানডেটোহে মই নবহোঁ আৰু সেইটোৱে আপুনি পাৰে যদি সোনকালে আহক অঁ লগ পাব পাব আপুনি আহক আৰু দাঁতৰলৈ দাঁতৰ বিষ যেতিয়া আপুনি বেছি দিনলৈকে নথ নথ'ব আৰু আপোনাৰ এটা কথা কওঁ দাঁত দাঁতত আপুনি ব্ৰাছ কৰোঁতে তেজ ওলাই নেকি বাৰু অঁ সেই সেইবোৰ বেয়া হৈছে কথাটো আপুনি অতি সোনকালে আহক আৰু আহি এক্সৰে এখন মই সৰু সুৰা কৰিব দিম আপুনি সেইটোত ভয় নকৰিব সেইটো সোনকালে কৰি লওক তেতিয়াহে আমি মানে কিহৰ পৰা হৈছে নাই নাই কিহৰ পৰা হৈছে আমি গোটেইখিনি মানে গম পাম একো চিন্তা কৰিব নালাগে ভাল হৈ যাব আপুনি আহক হ'ব হ'ব অ'কে অঁ থেংক ইউ